হেল্ল' হয় বাইদেউ আপোনাৰ হেৰি ফোন নম্বৰটো মই লৈছিলোঁ আপোনাৰ কাপোৰৰ দোকান আছে নেকি অঁ হেৰি মোক মানে কেইযোৰ মান লাগিছিল ৰ'ব আমাৰ ঘৰৰে বিয়া এখন আছিল তাৰ কাৰণে লাগিছিল আপোনাৰ তাত এনে কেনেকুৱা ধৰণৰ হ'ব বা কাপোৰবিলাক অঁ অঁ মোক মানে পাটৰ ছেট আচলতে দুযোৰ লাগিছিল বাকীখিনি আমাৰ হৈছে বৰ্তমান বজাৰ আৰু এতিয়া অঁ আৰু বাকী আপোনাৰ এই যে ঘৰত বোৱা যে এইবিলাক যে আছে সেইবিলাকৰ প্ৰাইচবিলাক কিমানকৈ আৰু বাকী হেৰি এই ৰিহাৰ হেৰিবিলাক আছে ন এই চিংগল চাদৰবিলাক যে অঁ অঁ আৰু হেৰি গামোচাবিলাক হ'ব মানে ডাঙৰ ফুলৰ লাগিব কিন্তু ডাঙৰ যিবিলাক বহল এনেকুৱা টাইপৰ যে থাকে আৰু হেৰি এই দৰাৰ যে ছাতিটো যে থাকে সেইটো সেইটো পাম নে পাব ন অঁ অঁ ঠিক আছে এনে আপুনি হেৰি দোকানতে আছেনে এতিয়া অঁ এবাৰ যাব পাৰিলোঁ হয় সেইকাৰণে মই আপোনাক হেৰি কৰিম ফোন কৰি দিম আপুনি কেতিয়া থাকে মোক ক'ব লাগে জনাব এবাৰ অঁ অঁ অঁ অঁ ঠিক আছে মানে আমাৰ হেৰি মই মানুহজনক লৈ যাম আৰু যাৰ বিয়া তেওঁক লৈ যাম লৈ যায় পেলাই তেখেতে যি চিলেক্ট কৰে আৰু সেই হিচাপত এনে হেৰি আৰু আপোনাৰ এই পাঞ্জাৱী কুৰ্টা চিলাই নেকি আপোনালোকে অঁ অঁ ঠিক আছে তেনেহ'লে হ'ব দিয়ক সেনেকৈ হ'লেও হেৰি আৰু এটা কথা সোধোঁ ৰ'ব এই কচমেটিস্কৰ বস্তুবিলাক যে পায় এই সেইবিলাক হেৰি আপোনালোকৰ কাষৰ যে এখন যে আছে সেইখনতে পোৱা যাব ন গোটেইখিনি অঁ অঁ বাকী আপোনালোকৰ পৰা এতিয়া বাৰু বৰ্তমান গামোচা ল'ম তাৰপিছত ধুতি আৰু এইফালে আপোনাৰ হেৰি এই ঘৰত পিন্ধা বোৱা কেইযোৰমান হেৰি চাদৰ মেখেলা আৰু তাৰপাছত এইফালে পাটৰ কাপোৰ দুইযোৰ ল'ম

অঁ অঁ ঠিক আছে হ'ব দিয়ক